হাঁহ কুকুৰা বৰ্তমান পালন কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছো বুলিবলৈ পাৰি হাঁহ কুকুুৰাই আমাৰ জীৱনৰত ঘৰ পৰিয়ালত বহুতখিনি সহায় কৰিছে হাঁহ কুকুৰা পালিবলৈ পালন কৰিবলৈ হ'লে অতি সহজেই বুলিব পাৰি গ্ৰাম্য অঞ্চলত হাঁহ কুকুৰা পালন কৰিয়ে আমি বহুতখিনি সহায় পাওঁ টকা পইচা সহায় পাওঁ হাঁহ কুকুৰাৰ হাঁহ পালন কৰিবলৈ সহজ সিহঁতক ইমান যতন ল'বৰ প্ৰয়োজন নাই তথাপিও সৰুসুৰা কিছুমান যতন ল'ব লাগে হাঁহ পোৱালি দিওঁতেও অলপমান যতন ল'ব লাগে উমনি দিওঁতেও ল'ব লাগে হাঁহ কুকুৰাই কুকুৰাৰ গঁৰাল ভালদৰে চাফ চিকুণ কৰি ৰাখিব লাগে সময়মতে দানা পানী সেইবোৰ জাচিব লাগে হাঁহ কুকুৰাৰ হাঁহ কুকুৰা থাকিলে ঘৰখনত পেলনীয়া বস্তু খাদ্যবোৰ খায় চফা কৰি ৰাখে হাঁহ কুকুৰাৰ বিক্ৰী কৰি কিছুমানে নিজৰ নিজৰ প্ৰয়োজনীয়বোৰ প্ৰয়োজনীয়বোৰ প্ৰয়োজন পূৰ পূৰাই লয় হাঁহ কুকুৰাৰ গঁৰালবোৰ বিশেষকৈ ওপৰখন টিঙৰ হ'লে হোৱাতকৈ খেৰৰ হ'লে ভাল বুলিব পাৰি হাঁহ কুকুৰাৰ হাঁহ কুকুৰা কুকুৰাৰ হাঁহ কুকুৰাৰ গঁৰালবোৰ লাইটিং লাইটটো দিব লাগে গধূলি পানীৰ সময়মতে চফা পানী দিব লাগে সময়ত বেজী দিব লাগে কিছুমান কেতিয়াবা বেমাৰ আজৰো হয় সেইবোৰত ডক্টৰৰ পৰামৰ্শমতে দৰব বেজী সময়ত দিব লাগে কুকুৰা বিশেষকৈ কুকুৰাৰ কণী আজিকালি দাম কণীও মানুহৰ হাঁহ কুকুৰাৰ কণী খাই বিকিব পাৰে মাংসও বিকিব পাৰে ব্যৱসায় ভিত্তিতো মানুহে হাঁহ কুকুৰা পোহে কোনোবা আলহী অতিথি আহিলেও হাঁহ কুকুৰাই কুকুৰাৰে মাংস খোৱা হয় আচলতে হাঁহ কুকুৰা হাঁহ কুকুৰাৰ হাঁহ কুকুৰাৰ উমনি দি এটা উমনি দি এমাহ হাঁহ উমনিতো এমাহৰ এমাহমান লাগে পোৱালি দিবৰ কাৰণে হাঁহ পুহিবৰ কাৰণে অৱশ্যে পুখুৰীৰ প্ৰয়োজন পানীৰ প্ৰয়োজন হয় কুকুৰা কুকুৰাৰ ক্ষেত্ৰত পুখুৰীৰ প্ৰয়োজন নহয় হাঁহ আমাৰ হাঁহ কুকুৰাৰ গঁৰালবোৰ সাধাৰণতে তলৰখন মাটিৰ হয় খেৰৰ প্ৰয়োজন হয় সিহঁতক উমনি দিবলৈ সেইখিনি বহুতখিনি যত্ন ল'ব লাগে হাঁহৰ দানা অৱশ্যে ঘৰুৱাই খাদ্যই খুওৱা হয় পেলনীয়া ভাত কিছুমানে কিছুমানে অৱশ্যে দানা আনি খোৱায় হাঁহ হাঁহো পুখুৰীৰ কাষত থাকিলে হাঁহ সহজে ডাঙৰ হয় কুকুৰা কুকুৰাৰ অৱশ্য কুকুৰা অৱশ্যে কুকুৰা অৱশ্যে পানীৰ প্ৰয়োজন অকলে খাবৰ কাৰণে লাগে কুকুৰা কুকুৰাৰো কুকুৰা কুকুৰা আৰু হাঁহ একেলগতে ভাগ ভাগকৈ পোহা হয় কুকুৰা কুকুৰাৰ মাইকী কুকুৰা আৰু মতা কুকুৰা তুলনাত মাইকী কুকুৰাৰ তুলনাত মতা কুকুৰা কম লাগে এই ক্ষেত্ৰত হাঁহো একেই হাঁহ মাইকী কুকুৰাৰ মাইকী হাঁহ দুজনী দহজনী ঠাইত মতা কুকুৰা হাঁহ মতা হাঁহ মাইকী হাঁহ দহজনীৰ তুলনাত তিনিজনীহে মতা হাঁহ প্ৰয়োজন হয় বেছিকৈ দিলেও অসুবিধাত পৰে